ৰন্ধনত আচলতে এঘণ্টা বা ডেৰ ঘণ্টা সময় আতিবাহিত কৰিব বিচাৰোঁ বিশেষকৈ ঘৰৰ ক্ষেত্ৰত যদিহে তৰকাৰী অধিক বনোৱা নহয় মাছ তৰকাৰী বনাবলৈ হ'লে মাছ মাংসৰ তৰকাৰী বনাবলৈ হ'লে অকণমান সময়টো বেছি প্ৰয়োজন হয় মাছ প্ৰথমতে মাছটো ৰিফাইনত ফ্ৰাই কৰি ল'বলগীয়া হয় তাৰ পাছত তাক পুনৰ বিলাহী বা আলুৰ লগত পুনৰ তাক আকৌ সিজাই পেনি আকৌ চব্জি আকাৰত বনোৱা হয় আনহাতে গাহৰি মাংস বনাবলৈ হ'লে প্ৰথমতে গা মাংসটো বইল কৰি ল'বলগীয়া হয় নিমখ দি পিনি তাৰ পিছত পুনৰ শাক পাচলিৰ লগত মিলাই পিনি পুনৰ মছলা আৰু নহৰু পিঁয়াজ আদিৰে মিছ কৰি পিনে তাক পুনৰ তেল মাৰি পেনাই বনোৱা হয় কিন্তু নিৰামিষ আহাৰ এটাত বনাবলৈ হ'লে যিটো সময়ৰ প্ৰয়োজন মাছ মাংস আদিৰ সৈতে যদি বনাবলগীয়া হয় তেতিয়া সময়টো অলপ অধিক প্ৰয়োজন হয় নিৰামিষ ভোজন এটা ধৰক ঘৰত ৰা খাবলৈ গৈ লৈ দালি অকণমান বা লেবেৰা ভাজি অকণ বা ডিম এটা ফ্ৰাই কৰি পিনে খাওঁতে যিটো সময়ৰ প্ৰয়োজন মাছ মাংস খাওঁতে তাত সময়টো অলপ বেছি প্ৰয়োজন হয় আৰু আৰু এতিয়া ধৰক মাটিমাহটো বনোৱা হৈছিল কিন্তু প্ৰথমতে উতলাই তাক সিজোৱা হ'ল সিজাওঁতে সিজাওতেঁ বহু সময় কিন্তু কোনোপধ্যেই সি নিসিজে পিছত পুনৰ চ'ডা দি পিনে আৰু সিজাওঁতে সি সম্পূৰ্ণৰূপে সিজি পিনি সি হোৱাতহে পিছত পুনৰ তেল মাৰি পিনে তাক আকৌ হেৰি কৰা হৈছে গতিকে নজনাকৈ কিছুমানক চব্জি অকমান বনাওঁতে অসুবিধা হয় কাৰণ মাটিমাহটো আচলতে কুকাৰত দুটা তিনিটা হুইচেল মৰাই নল'লে বা চ'ডা দি পিনে সিজাই ন'ললে সহজে সি সিজি নাযায় গতিকে নজনাকৈ কিছুমান কাম কৰিবলৈ অকণমান জটিলতা আহি আহি পৰে

নিৰামিষ ভোজন এটাতকৈ মাছ মাংস বা পনিৰ বুট দালিৰ লগত বনাওঁতে অলপ সময়টো বেছি সময়টো অলপ বেছি প্ৰয়োজন হয়